আমাৰ ইয়াত এখন নৈ আছে তাত পৰ্যটকসকলে মাছ ধৰিব পাৰে আৰু বহুত বা তেনেকৈ ভাল ভাল মাছ পায় আৰু তেনেকৈ আমাৰ ইয়াত আজিলৈকে বানপানী হোৱা দেখা পোৱা নাই বৰ্তমানলৈকে আৰু খৰাং খৰাঙত সমস্যা হয় নদীবিলাক শুকাই যায় তেনেকৈ তেতিয়াও মাছ ধৰিব পাৰে বহুত মানে পানী সমস্যা হয় খৰাঙত আৰু হেৰি তেনেকৈ পানীবিলাক শুকাই যায় তেনেকৈয়ে মানে মাছ মাছবিলাকো তেনেকৈ মানে ওলাই থাকে তেনেকৈ বহুত মাছ মৰি যায় আৰু তেনেকৈ পৰ্যটকসকলে আহে তেনেকৈ মাছ ধৰি লৈ যায় আৰু তেওঁলোকে বহুত মানে ভাল পায় এনেকৈ মাছ ধৰিবৰ কাৰণে আৰু সমস্যা আজিলৈকে তেনেকৈ বানপানী সমস্যা দেখা পোৱা নাই বাৰু আজিলৈকে তেনেকৈ বিভিন্ন অঞ্চলত বানপানী সমস্যা দেখা পোৱা যায় যে ঘৰ দুৱাৰ তেনে ঘৰ দুৱাৰ উটি মেলি যায় আৰু খাবলৈ পিন্ধিবলৈ একো সেনেকৈ নাপায় বহুত ঘৰ বানপানী মানে ঘৰৰ ঘৰ মানে ঘৰৰ ওপৰলৈকে মানে পানী হয় এনেকৈ খাবলৈ নেপায় পিন্ধিবলৈ নেপায় বহুত মানুহে তেনেকৈ বহুত কষ্ট পায় তেনেকৈ আমাৰ ইয়াত তেনেকৈ বানপানী হোৱা নাই আজিলৈকে তেনেকৈ হোৱা নাই বাৰু আৰু তেনেকৈ বহুত তেনেকৈ বহুত মানে বিশেষ অঞ্চলত তেনেকৈ দেখা পোৱা যায় যে বহুত বানপানী তেনেকৈ মানুহৰ ঘৰ দুৱাৰ উটোৱাই লৈ যায় তেনেকৈ আৰু আমাৰ ইয়াত তেনেকৈ একো সেনেকৈ দেখিবলৈ পোৱা নাই বাৰু বানপানীৰ সমস্যা তেনেকৈ আমাৰ আমাৰ অঞ্চলটোত নাই এনেকৈ বহুত দূৰৰ দূৰৰ বানপানী হয় তেনেকৈ বহুত বিশেষভাৱে আমি মানে ভালকৈ আছোঁ বৰ্তমানলৈকে আমাৰ ইয়াতে বানপানী নাই হোৱা সেইকাৰণে আকৌ খৰাঙত তেতিয়া মানে খৰাঙত এতিয়া মানে বহুত পানীৰ সমস্যাটো হৈ পিছে পানীৰ কাৰণে বহুত অভাৱ হয় পুখুৰী নদী এইবিলাক শুকাই যায় তেনেকৈ কাপোৰ ধুবৰ কাৰণে অসুবিধা হয় তেনেকৈ পানী খোৱা পানীৰ ব্যৱস্থা তেনেকৈ মানে অসুবিধা হয় কাপোৰ ধোৱা মেলা সেইবিলাকৰো বিশেষভাৱে বিশেষভাৱে সুবিধা পোৱা নাযায় তেনেকৈ আৰু তেনেকৈ তেনেকৈ বিশেষভাৱে বানপানী আমাক বানপানী হোৱা নাই তেনেকৈ বাৰু বিশেষভাৱে বেলেগ বেলেগত বেলেগ অঞ্চলত বহুত বানপানী দেখা পোৱা যায় যে ঘৰ উটুৱাই লৈ যায় কাপোৰ কানি খোৱা খোৱা বিভিন্ন বস্তু টকা পইচা এনেকৈ বানপানীয়ে উটুৱাই লৈ যায় এনেকৈ বহুত অসুবিধা হয় আমাৰ ইয়াত তেনে আমাৰ ইয়াত সেইটো মানে অসুবিধা পোৱা নাই হ'লেও এনেকৈ অকণমান খৰাঙত কিন্তু অকমান প্ৰব্লেম হয় তেনেকৈ বিশেষভাৱে ইমানো প্ৰব্লেম নহয় বিশেষভাৱে অকণমান প্ৰব্লেম হয় তাৰপৰা সকলোৱে তেনেকৈ পানীৰ কাৰণে মানে হাহাকাৰ হয় খৰাঙত আৰু তেনেকৈ বৰষুণো নিদিয়ে আৰু এনেকৈ এনেকৈ চলি আছোঁ বৰ্তমান পানী শুকালে এতিয়া মাছ মাছবিলাকো মানে পুখুৰীতে এনেকৈ মৰি মেলি যায় পানী নাপায় আৰু পুখুৰীবিলাক একদমেই শুকাই যায় খৰাঙত খৰাং বতৰত যেনেকৈ বিশেষভাৱে বানপানী হোৱা দেখা পোৱা নাই আজিলৈকে আমাৰ অঞ্চলটোত সেইটো কাৰণে এটা বিশেষ মানে ভাল আৰু তেনেকৈ মানে বেলেগত বানপানী হয় তেনেকৈ ঘৰ দুৱাৰ উটুৱাই লৈ যায় তেনেকৈ আমাৰ ইয়াত তেনেকৈ দেখা পোৱা নাযায় তেনেকৈ ভালেই হৈছে তাৰ কাৰণে আৰু বিশেষভাৱে সেইটো বহুত কষ্টকৰ হয় ঘৰত থাকিবলৈ নেপায় ঘৰত থাকিবলৈ নেপায় বানপানী হ'লে বহুত মানুহে তেনেকৈ বহুত মানুহে তেনেকৈ বহুত কষ্ট পায় আৰু আমাৰ ইয়াত তেনেকৈ নৈ নদী আছে এনেকৈ আমাৰ ঘৰৰ ওচৰতে এখন নৈ আছে তাতে আমি তাতে মাছ ধৰেহি মাছ ধৰে চবেই তাতে তাতে বহুত মানে ভাল ভাল মাছ পায় আৰু বিশেষভাৱে দূৰৰপৰা মানুহ আহিলে তাতে মাছ মাৰেহি তাতো মানে বিশেষভাৱে মাছ পোৱা যায় বিশেষ পৰিমাণে মাছ পোৱা যায় আৰু যেনেকৈ বজাৰৰপৰা বেলেগ মানে কিনি খাব লগা একো মানে প্ৰয়োজন নহয় আৰু নৈখন আছে কাৰণে ইয়াতে মানে মাছ ধৰি সকলোৱে এনেকৈ মাছ মানে খাওঁ আৰু বিশেষভাৱে পানী সমস্যাও হয় বাৰু খৰাঙত নোহোৱা নহয় বহুত সমস্যাই দেখা দিয়া যায় এই কাপোৰ ধোৱাত অসুবিধা হয় আৰু পানীবিলাক যেতিয়া শুকাই যায় তেতিয়া পানীবিলাক মানে ঘোলা হৈ যায় যেতিয়া মাটি কিছুমান পুখুৰীটো দেখা যায় যে মাটিয়ে ওলাই যায় এনেকৈ পানী বহুত মানে শুকাই যায় এনেকৈ বিশেষভাৱে বহুত কষ্টকৰ হয় খৰাং দিনকেইটাত আৰু বিশেষভাৱে পানীটো পোৱা নাযায় য'ত পানীটো একেবাৰে মানে শুকাই যায় খৰাঙত সেইকাৰণে বিশেষভাৱে এটা বেয়া হৈছে আৰু তাতে বৰষুণো দিয়া নাযায় খৰাং বৰষুণো দিয়া নাযায় তেতিয়া পানীটো একেবাৰে শুকাই যায়